ডিব্ৰুগড় জিলাখনত বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান আছে ইয়াত কেৰিয়াৰ পইণ্ট আছে আৰু যি কিছুমান যিবিলাক প্ৰাইভেট ইনষ্টিটিউশ্যন আছে যেনে জ্ঞান বিজ্ঞান ছল্ট ব্ৰুক এইবিলাকতো প পৰীক্ষাৰ কাৰণে শিক্ষান্ত পৰীক্ষাৰ কাৰণে প্ৰস্তুতি তাত দিয়া হয় প্ৰস্তুতি ল'বলৈ সুবিধা দিয়া হয় চৰকাৰী বিদ্যালয়সমূহত আজিকালি গৰমৰ বন্ধটো পৰীক্ষা গৰমৰ বন্ধটো ক্লাছৰ ব্যৱস্থা আছে আৰু বহুতো ব্যক্তিগত খণ্ডৰ স্কুল বিশেষকৈ বিদ্যাভাৰতীৰ অধীনৰ স্কুলবিলাকতো গৰমৰ বন্ধৰ সময়ত বিশেষভাৱে পাঠদান কৰা হয় তাৰোপৰি সেই বিদ্যালয়সমূহত শিক্ষা সমাপ্ত মানে ক'ৰ্ছ শেষ হোৱাৰ পিছত পাঠ্যক্ৰম শেষ হোৱাৰ পিছতো নতুনকৈ তেওঁলোকক পুনৰ আকৌ ৰিভিশ্যনৰ কাৰণে ব্যৱস্থা কৰা হয় আৰু এনেধৰণে তেওঁলোকে প্ৰৱেশিকা পৰীক্ষা বা তেনেকুৱা ধৰণৰ সুবিধাবোৰ ল'ব পাৰে তদুপৰি ইয়াত ষ্টে'ট বেংকৰ পৰি ষ্টে'ট বেংক নহয় বেংক ৰিলেটেড পৰীক্ষা বিলাকৰ কাৰণে বিভিন্ন অনুষ্ঠান আছে আৰু প্লাছ ইয়াত এ পি এছ চিৰ কাৰণেও ইয়াতে সুবিধা আছে গতিকে সেইখিনি সুবিধা ছাত্ৰ ছাত্ৰীসকলে ল'ব